অই জোনালী মই বেডশ্বীট এখন অনলাইনত অৰ্ডাৰ দিছিলো নহয় আহিলে বেডশ্বীটখন হেৰি হ'ল যিটো কালাৰ দিছিলো সেইটোৱে আহিলে কিন্তু বেডশ্বীটখন কাপোৰটো ভাল নাহিলে আৰু যিমান ছাইজৰ অৰ্ডাৰ দিছিলো সিমান ছাইজৰ নাহিলে সৰু আহিলে এতিয়া সেইখন কি কৰোঁ বাৰু অঁ ঘূৰাই দিব পাৰিম ন ঘূৰাই দিব লাগিব তেনেহ'লে নহ'লে আকৌ পইচাটোহে এনেই যাব অঁ অঁ ঘূৰাই দিম আৰু